অঁ পূজাশ্ৰী হয় নাই অঁ তুমি যে সেইদিনা কৈছিলা ডিষ্ট্ৰিক লাইব্ৰেৰী যাম বুলি কেতিয়া যাবা অঁ মইও তুমি যেতিয়া যোৱা তেতিয়া যাম পৰীক্ষা নটিছ ওলালে নহয় অনলাইন হৈ আছে থাৰ্ড গ্ৰেড গ্ৰেডৰ মই তাৰ কিতাপ কেইখনমান আনিম বুলি ভাবিছিলোঁ অঁ তুমি কি কি কিতাপ আনিবা

অঁ মইও সেই ইংলিছৰ গ্ৰামাৰৰ কিতাপ এখন আনিব লাগিব হেৰি গ্ৰামাৰবোৰ ইমান টাফ আহে আকৌ মেথছৰো দুখনমান আনিম ইয়েৰ বুকখনত আকৌ আছাম ইয়েৰ বুকখনত ইমান মেথছটো নাথাকেই প্ৰায় মেথছৰ দুখনমান আনিম আৰু চাই লওচোন তাত কি পাওঁ নিয়োগ দৰ্পণখনো আনিব লাগিব অঁ অঁ চাই লোৱাচোন বাৰু তুমি কি আৰু নেটত চাই ল'বা কি কি কিতাপ ভাল আছে তেতিয়া লাইব্ৰেৰীত পালে মানে লৈ আনিম এই এনেই আছো অঁ তুমি নেটত নহ'লে ইউটিউবত নেটত নহ'বা ইউইউটিউবত চাই ল'বা কি কি কিতাপে কি কি কিতাপ ভাল হয় ইউটিউবাৰে দি তাকে নহয় অঁ তেতিয়া আমি একেদিনাই লাইব্ৰেৰীলৈ গ'লে মানে ভাল হ'ব আৰু তেতিয়া কেইবাখনো কিতাপ লৈ আনিব পাৰিম অঁ অঁ অঁ অঁ ঠিক আছে ঠিক আছে